আমাৰ আমাৰ এতিয়া গাঁৱৰ যিবিলাক ব্যৱসায় কৰি আছে সৰু সৰু ব্যৱসায়সকলৰ যিটো তেওঁলোকৰ যিমান কৰিবলগীয়া হয় সেই প্ৰথম আৰম্ভণি কৰোঁতেই যিটোত কোনো পুঁজি নোহোৱা দুখত নিজৰ পৰিশ্ৰমেৰে কিছুমান কৰ্ম কৰিবলগীয়া হয় সেই কৰ্মৰ মই যেতিয়া বজাৰে বজাৰে ঘূৰি ফুৰিছিলোঁ শাক পাচলি লৈ তামোল পাণ কিন্তু শেষ অৱস্থাত দেখিলোঁ এই বজাৰত ঘূৰি ঘূৰি মোৰ বেছি কষ্ট হৈছে আৰু লগতেই যিটো পাবলগীয়া উচিত প্ৰাপ্যটোও নাপাওঁ কোনোবা এদিনা একেবাৰে বেয়া হয় শাক পাচলিও মানে আনোতে বেয়া হয় গতিকে লৈ মই সামান্য হিচাপে মনৰ এটা সাহস যোগাৰ কৰিলোঁ যে মই এই ঘৰৰ চাৰিআলিৰ কিনাৰতে যিটো সাতত্ৰিছ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতেই শাক পাচলি দোকান এখন খোলোঁ বুলি মনত ভাবি প্ৰথম দিনাই ঘৰৰ দুই কেজিমান কচু খান্দি আনি বস্তা এটি পাৰি পালাখন লৈ বহি আছো বুইছ এই বহি থকাৰ দৃশ্যটোক মানুহে সকলোৱে মোক হাঁহে এইটো আজি পগলা হ'ল এইটো পগলা হ'ল তই কি কৰিবলৈ আহিব লাগে মই কৈছোঁ মোৰ কাৰণে নহয় মোৰ পিছত যিখিনি ল'ৰা আহিছে যুৱকসকলক দেখুৱাবৰ কাৰণেই মই আগবাঢ়ি আহি মোৰ যে ভৱিষ্যত কেনেকৈ উজ্জ্বল কৰিব পাৰে তেওঁলোককলৈহে মই আগবাঢ়ি আহি ইয়াত এই বস্তাটোত সেই দুটিমান কচু লৈ এখন পালা লৈ মই বহি আছো ইয়াৰ কাৰণটো আপোনালোকে কোনোৱেই নাজানে মই কেলৈ বহিবলগীয়া হৈছে মই এই আমাৰ উঠি অহা যুৱকসকলক ভৱিষ্যত উজ্জ্বলৰ হেতু কেনেধৰণে তেওঁলোকক ভৱিষ্যত উজ্জ্বল কৰিব পাৰে প্ৰত্যেকেই নিজ নিজ কৰ্ম কৰিবলৈ যিদৰে আগবাঢ়ি যাব পাৰে তাৰ কাৰণেহে মই এই দুই কেজি ডেৰ কেজিমান কচু লৈ মই বহি আজি প্ৰথম দিনা দেখুৱাইছোঁ তেওঁলোকক কিন্তু ইমানেই ভাগ্য ভাল এজন আহিলে ক'লে মোক কচু কেনেকৈ দাম তেতিয়া মই বিছ টকা বুলি ক'লোঁ তেওঁ ক'লে পোন্ধৰ টকা দিওঁ আৰু দুই কেজি দিয়া ত্ৰিছ টকা পইচা লোৱা চিন্তা কৰিলোঁ আকৌ ঘৰলৈ নিয়াতকৈ কচু সেই দুই কেজি তেওঁক দি ত্ৰিছ টকা পালোঁ দ্বিতীয় দিনা মৰাণ বজাৰলৈ গৈ টাউনত শাক পাচলি সেই বিছ ত্ৰিছ টকা পইচাৰে আনি এই ঘৰৰপৰা আকৌ দুসেৰমান কচু খান্দি আনি তাৰ লগতে মিলাই সেইদিনা কিন্তু এশ বিছ টকা পইচা মানে সেইদিনা চুবলৈ হাতত পালোঁ আৰু মনটো ভাল লাগি গৈ আছে তাৰ পিছদিনা সেই গোটেইকেইটা মাত্ৰ দহ টকা পইচা ৰাখি বাকী এশ দহ টকা পইচাৰে মানে পাচলি আনি সেইদিনা সেইদিনাও মানে আঢ়ৈশমান টকা পালোঁ এই তেনেকৈ কৰোঁতে কৰোঁতে কৰোঁতে কৰোঁতে দুমাহমানৰ পিছত মই দুহেজাৰ তিনি হেজাৰ টকাৰ মাল আনি বহি থাকিব পৰা শক্তি আহিলে শক্তি অহাৰ পিছত তাতেই আমি যি বস্তুৰ মানে ভাবিছিলোঁ আনি বেচিম বিক্ৰী কৰি মই দুপইচা লাভ কৰিম সেই বস্তুটোৱে আকৌ আমাক দেখি আৰু কেইখনমান দোকান খুলিলে খোলাৰ পিছত আমি অলপ কমাই দিলোঁ কাৰণ আমাৰ গুৰিলেতো আহেই তেওঁলোকৰ যাতে নষ্ট হ'ব বিক্ৰী নহ'ব সেইবুলিয়ে আমিও তেওঁলোকক এই যুৱকসকলক হেৰি হেৰি কৰি আগবঢ়াই নিবৰ কাৰণেই আমি নিজেই অলপ বস্তু কমকৈ আনিবলৈ ধৰিলোঁ আমাৰ ইয়াত শেষ হোৱাৰ পিছত তেওঁলোকৰ ওচৰলৈ যায় নহ'লে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল নহ'ব বুলি মনত এটা সংকল্প আনি নিজেই আমি নিজৰটোক বাধা দিহে আমি তেওঁক তেওঁলোকক কেনেকৈ আগবাঢ়ি যায় সেইটো চেষ্টা কৰোৱাবৰ কাৰণে আমি অগ্ৰহ হৈ থাকিলোঁ আৰু লাহে লাহে বস্তু কমাই কমাই আহি আছো তেওঁলোকেও মানে বস্তু আনি আছে কৈ আছো তোমালোকে আনা কিন্তু এটা কৰিবা যদি দহ টকা বস্তু পাবলগীয়াটো ত্ৰিছ টকা বস্তু যিটো কিনি আনা ইয়াত চল্লিছ টকা আৰু যদি বিক্ৰী কৰা দহ টকাকৈ পাবা এই এইদৰে তুমি কিন্তু প্ৰতিটো বস্তুতে দহ টকা নধৰিবা কোনোবা এটা পাঁচ টকা কোনোবা এটা দুটকা তেনেকৈ ধৰিলেহে তোমাৰ লাভ হ'ব আৰু ভৱিষ্যত উজ্জ্বল হ'ব তুমি একেদিনাই যদি বিচৰা মই প্ৰতিটো বস্তুতে যদি বোলে বিছ টকা বিছ টকাকৈ লাভ লওঁ তেতিয়া তোমাৰ সেই এদিনৰ সেইদিনা কাষ্টমাৰখিনি আৰু ঘূৰাই তোমাৰ ওচৰলৈ নাহে গতিকেলৈ তোমালোকে নিজে সাৱধান হ'ব আৰু ময়ো লাহেকৈ এই পাচলি দোকান এৰি মোৰ অন্য ব্যৱস্থা কৰিবৰ নিমিত্তে মই আগবাঢ়ি যাম তাৰপিছতে লাগিলোঁ পকৰি বনালোঁ চাহ পকৰি বেচি বেচি বেচি কিছুদিন এবছৰ দুবছৰ পাৰ হৈ গ'ল তাৰপিছত আকৌ আমাক দেখি আৰু দুজনমান ওলালে বোলো তেওঁ লোকেও কৰা কৰি আমাৰ বুঢ়া বুঢ়ী দুয়োৱে সেইটোতে মানে একেটা কামতে আমি দুয়ো থাকোঁৱেই আৰু লগতে আমাৰ খেতিও আছে খেতি নাই বুলি ক'ব নোৱাৰোঁ খেতিটোত যাবলগীয়া হয় আৰু সেইকাৰণে আমি এই ব্যৱসায়টো লাহে লাহে লাহে লাহে আমি পাতলাই দি এই আমাৰ য'ত ৰাষ্ট্ৰীয় ঘাই পথৰ সাতত্ৰিছ নম্বৰ ঘাইপথৰ কাষত যি আছিলে তাত লাহে লাহে এৰি অইন এজনক ক'লোঁ তুমি মাছ কাটা যদি কাটা কিবা এটা কৰা আমি এই জেগাডোখৰ ইয়াৰপৰা আমি বেলেগ ঠাইলৈ যোৱাৰ চিন্তা কৰিছোঁ আৰু তাতে কি হয় দুপইচা পাওঁ যদি পাম নাপালেও আপত্তি নাই কিন্তু দিনে দিনে মানুহ আন্ধাৰলৈ যাব নাপায় পোহৰলৈ যাব লাগে বুলি কৈছে সেয়েহে আমি তেওঁলোকক আগুৱাই নিবৰ কাৰণে আমি এই মৰাণ টাউনত এখন সাধাৰণ পাণ দোকান এখনলৈ আশা কৰি আৰম্ভ কৰিলোঁ প্ৰথমেই ভাড়ালৈ এখন দোকানত থাকি দুবছৰ দিন কটালোঁ তাৰপিছত নিজে এভাগি বনাই মেলি লৈ আজিলৈকে এই চলি আছে তাতেই যি দুই এপইচা পাওঁ কিন্তু আকৌ নকওঁ যে তোমালোকে এইটো কৰিলে ভাল হ'ব বুলিহে আমি কওঁ তোমালোকে চেষ্টা কৰা আহি তোমালোকো আমাৰ ওচৰলৈ আহা কিন্তু সাহস নকৰা কাৰণে দুখতে আমাৰ এই যুৱকসকলৰ অকণমান ভয় ভাবটো লাজ ভাব থকাৰ কাৰণে কোনো উন্নতি পথত আগবাঢ়িবলৈ সক্ষম হোৱা নাই কিন্তু ঘৰৰ ওচৰতে বা গাঁৱৰ ভিতৰত কৰিব পাৰে কিন্তু বাহিৰত গৈ তেওঁলোকে কৰিবলৈ টান পোৱাৰ কাৰণে আমাৰ এই যুৱকসকল পিছ পৰি আছে আৰু ভৱিষ্যতৰ তেওঁলোকে আন্ধাৰৰ পোহৰটো পোৱা নাই সেই আন্ধাৰক পোহৰ কৰিবলৈ হ'লে নিজৰ মনত বল শক্তি দিবই লাগিব